আছো এনেই ঘৰতে আছো বাৰু মই ওলাই যোৱা মোৰ হোৱা নাই বাৰু তেনেকৈ

অঁ অঁ

অঁ তই আজি আবেলি ফ্ৰী আছ নে ছটা সাতটামানত ভাবিছোঁ আমি ষ্টেচনফালে অলপ গৈ ফুৰি আহিম চা তাতে চাহ খাম অলপ তই ফ্ৰী আছনে অঁ অঁ

অঁ ঠিক আছে কৈ দিবি তেন্তে অঁহ ঠিক আছে বাৰু দে অঁহ অঁ